ঘৰত পোহা চৰাই চিৰিকতিৰ বাবে মই ক'বলৈ গ'লে আজি আমাৰ ঘৰত হাঁহ কুকুৰা বহুতখিনিয়ে আছে মই আজি হাঁহ কুকুৰা দানা দিবলগীয়া হয় ঘৰতে থকা দানা নিজেই কষ্ট কৰি তুম গুড়ি বা চাউলৰ গুড়ি বা ভাত সেইবিলাক তাতে আকৌ সকলোখিনি বস্তু মিলায় নিজৰ কুকুৰা হাঁহক দিয়া হয় কুকুৰা হাঁহে তিনিবেলা দিবলগীয়া হয় তাকে আৰু কুকুৰা থোৱা ঘৰ ধুনীয়াকৈ বনাই দিব লাগে তাতে কুকুৰা গঁড়াল সদায় চফা কৰিব লাগে কুকুৰাই তাতে বাঁহ সাজি দিব লাগে বাঁহত কুকুৰাই কণী পাৰে কণী হয়তো কিছুমানে বিছটাও পাৰে কিছুমানে পঁচিছটাও পাৰে তেনেধৰণৰ কণী মই ঘৰতে খোৱাও হয় তাতে আকৌ দুই এটা বিক্ৰী কৰাও হয় তাৰ পইচাই মই দানা কিনিবলগীয়াও হয় তাতে হাঁহে হয়তো দানা সৰহকৈ খায় কুকুৰাই সৰ বেছিভাগ ধান বা চাউলহে খায় কুকুৰাই

টুহগুৰি বা বেলেগ অন্য ধৰণৰ বস্তু নিদিলেও হয় এই কুকুৰা পুহি মই বহুত পইচা ইনকম হয় ঘৰখনো চলোৱা হয় তাকে আৰু কুকুৰাৰ কাৰণে দানাও কিনিবলগীয়া হয় তাতে আৰু মই কিছুমানে ধৰি লওক কুকুৰা কিনিব আহিলে মই বিক্ৰী কৰি ঘৰৰ বস্তু ল'বলগীয়াও হয় আৰু কিছুমানৰ দুই এটা কুকুৰা বেছি মই কিছুমানৰ সহায়ো কৰিব পাৰোঁ সেইদৰে মই ঘৰখনো চলাইছোঁ তাতে আৰু মই মোৰ ল'ৰা স্কুললৈ যায় বা কেতিয়াবা কিতাপ পত্ৰ দৰকাৰ হ'লে বা কলমে দৰকাৰ হ'লে মানে মই সেই কুকুৰা পশুপালন কৰি কেনে তাতে মই কণী বিক্ৰী কৰি কেনে সেই ল'ৰা ছোৱালীক হয়তো কিতাপ বা কলম মই কিনি দিবও পাৰোঁ আৰু তাকে মই পশু পক্ষী ধুনীয়াকৈ যত্ন কৰি থওঁ ঘৰৰ কাম কাজো কৰিবলগীয়া হয় ভাতো বনাবলগীয়া হয় আৰু সেইবিলাকে কৰি মই উপাৰ্জন কৰি ঘৰখন চলাই আছোঁ তাতে আৰু পশু পক্ষী ভালদৰে উপাৰ্জন কৰিলে বহুত ধৰণৰ বাঢ়ি যায় আৰু বেমাৰ আজাৰ হ'লে মানে কুকুৰা দৰৱ বা বেজী দিবলগীয়া হয় সেই কুকুৰা কিছুমান এনেধৰণৰ বেমাৰ আহে এই আজি ঠাণ্ডা দিনত কিছুমান কুকুৰা সেই ডিঙি ঘেৰ ঘেৰণি হয় তাতে আৰু কিছুমান কুকুৰা সেই সেনেকৈ ঠগবকে কপনি উঠে উঠাৰ পিছত আমি কিছুমান দৰৱ বা বেজি দিলে ভাল হয় কিছুমান সেই সেনেকৈ মৰি যায় মৰি যোৱাৰ পাছত আৰু সেইটো আমি সেই গঁৰালৰ পৰা আঁতৰাই আৰু বেলেগ ঠাইত দি দিয়া হয় আৰু সেই বাকীখিনি আমি ধুনীয়াকৈ যত্ন লওঁ দানা পানী দিওঁ আৰু সেই দানা খাই কুকুৰা ভালদৰে কণী পাৰে কণী হয়তো কিছুমানে বিকি হোৱাকৈ সৰহকৈ পাৰে কিছুমান কুকুৰা মতা কুকুৰা ধুনীয়াকৈ সৰহকৈ মতা কুকুৰা হ'লে মানে আমি বিক্ৰী কৰি দুটকা পইচা উপাৰ্জনো কৰিব পাৰোঁ মাইকী কুকুৰাবিলাকে সৰহ সৰহকৈ কণীও দিয়ে তেনেধৰণৰ আমি দানা পানীও দিওঁ লগতে আমি সেইদৰে কুকুৰা পালন কৰি গোটেই ঘৰখন ধুনীয়াকৈ চলাব পাৰোঁ বুলি আমি ভাবোঁ তাতে আৰু হাঁহ কিছুমান কণী বেছিকৈ দিয়ে কিছুমান হাঁহে কমকৈও দিয়ে সেইদৰে আমি পশু পশুবিলাকক ধুনীয়াকৈ লালন পালন কৰি থোৱা হয় সদায় গঁড়াল চফা কৰিবলগীয়া হয় যিবিলাক আমি পাৰি দিওঁ সেইবিলাক আমি সদায় ধুবলগীয়া হয় চাফ চিকুণকৈ পহু পক্ষীবিলাকক আমি থওঁ সেইদৰে থৈ আমি ধুনীয়াকৈ পশুপক্ষীবিলাকক যত্ন লওঁ খোৱা বোৱা দিওঁ টাইম মতে দানা দানা পানী নিয়মীয়া নিয়মীয়াভাৱে আমি দি থাকোঁ দিয়াৰ বাবে আমি বহুতখিনি উপকৃত হৈছোঁ